হয় আপুনি কোনে ক'লে হয় কওকচোন

আচ্ছা আপোনালোকৰ কিমানমান মানুহ হেৰি হৈছে বাৰু বানপানীৰ পৰা হেৰি হৈছে বিছ পঁচিছ ঘৰ মান মানুহ হ'ব আৰু ৰাস্তা বেয়া হৈছে বুলি কৈছে ন' এতিয়া আপোনালোকৰ এতিয়া বৰ্তমান মাথাউৰিত ঠিক আছে আপোনালোকে এটা কাম কৰক এই আপোনালোকৰ গাঁওবুঢ়াৰ হতুৱাই আপোনালোকৰ গাঁৱৰ মানুহখিনিয়ো জড়িত হৈ এখন এপ্লিকেশ্যন দিয়ক তাৰ পৰা মই চাওঁ মই কি কৰিব পাৰি এতিয়া আপোনালোকৰ খোৱা বোৱা ব্যৱস্থাবিলাক কি হৈছে

ঠিক আছে আপোনালোকে এটা কাম কৰক এপ্লিকেশ্যনখন যিমান পাৰে সোনকালে মোক দিয়কচোন মই ডি চি অফিচৰ ৰিলিফ ফাণ্ডৰ লগত কথা পাতোঁ কেনেকৈ আপোনালোকক অকমান সাহাৰ্য্য দিব পাৰি সেই বিষয়ে মই আলোচনা কৰিম বাৰু খালি আপোনালোকে এপ্লিকেশ্যনখন মোক সোনকালে দিয়ক আৰু ৰাস্তাৰ কথা যিটো প্ৰব্লেমৰ কথা ক'লে আপোনালোকে সদ্যহতে চাওঁ কি কৰিব পাৰি ঠিক আছে